অসম ৰাজ্যৰ পৰম্পৰাগত পোচাক জনজাতি আৰু অজনজাতীয় ভেদে বেলেগ বেলেগ অজনজাতীয় প্ৰধান সাজ অসমীয়া বুলি ক'লে মেখেলা চাদৰ যিটো নাৰীৰ ক্ষেত্ৰত মেখেলা চাদৰেই জাতীয় সাজ পাৰৰ নিচিনা জাতীয় সাজ পাৰ

তাৰ ভিতৰতো আমাৰ অসম যিহেতু আৰ্য অনাৰ্যৰে গঠিত এখন ৰাজ্য তাতে তেনেস্থলত ইয়াতে জনজাতীয় লোকসকলৰ চাব জনজাতীয় লোকসকললৈ চালে আকৌ প্ৰত্যেক জনজাতীয় ফৈদৰে গোষ্ঠীৰে ফৈদ বা গোষ্ঠীৰে নিজা নিজা সাজ পাৰ আছে বড়োসকলৰ দখনা নাৰীয়ে দখনা পৰিধান কৰাটো তেওঁলোকৰ জাতীয় সাজ পাৰ যিটো বড়ো গোষ্ঠীক প্ৰতিনিধিত্ব কৰে তেওঁলোকে দখনাখন বুকুত পিন্ধি আকৌ বুকুত আৰনাই লয় আৰনাইখন তেওঁলোকৰ এখন পৰম্পৰাগত পোচাকৰ ভিতৰতেই এখন প্ৰধান বস্ত্ৰ সন্মান যাঁচিবলৈও তেওঁলোকে আৰনাই আৰনাই ব্যৱহাৰ কৰে সেইদৰে আদি নিশি আপাতানি তেওঁলোকৰো নিজা নিজা সাজ পোচাক আছে যেনেকুৱা কাৰ্বিসকলৰ পিনি তাৰপিছত গালে এইধৰণৰ সকলোৰে নিজা নিজা আছে আকৌ অসমীয়া অসমীয়া এটা প্ৰধান পোচাক প্ৰধান পোচাকৰ অন্তৰ্গত এটা হৈছে গামোছা গামোছাখন যিখন এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তে এখন সুকীয়া মানদণ্ড আছে গামোছাৰ গামোছাৰে সন্মান যাঁচো ডাঙৰক সন্মান যঁচা হয় সভা সমিতি যি অনুষ্ঠানেই নহওক কিয় গামোছাখনৰ এটা মানদণ্ডই সুকীয়া গামোছাৰেই সভাৰ উদ্বোধনীয়েই হওক সভাৰ প্ৰতীক হিচাপে অসম সাহিত্য সভাৰ প্ৰতীকতো গামোছা এক অপৰিহাৰ্য আনকি গামোছা আই জি টেগতো গামোছা ব্যৱহাৰ আ গামোছাৰ ব্যৱহাৰ ইমানেই গ্ল'বেল গ্ল'বেলে ইমানেই আদৰি লৈছে যে ইয়াক আই জি টেগ দিয়া হৈছে আকৌ সত্ৰীয়া সমাজত ভকতীয়া সমাজত গামোছা ধূতি চেলেং এইবিলাক এইবিলাক পৰম্পৰাগত পোচাকৰ যিমানখিনি আদৰ আছে সিমানখিনি আদৰ হয়তো আন পোচাকৰ নাই আনকি সমাজ সমাজেই হওক বা এটা পতনেই হওক সাজ পোচাকেই এটা মানদণ্ড এটা বেলেগ বেলেগকৈ যে ইয়াৰ মানদণ্ড সত্ৰীয়া সমাজত এইটো সত্ৰীয়া সমাজৰ ড্ৰেছ সত্ৰীয়া সমাজৰ পোচাক এয়াহে যে কিছুমান সত্ৰত আনকি চুৰিয়া নিপিন্ধিলে মতা মানুহে চুৰিয়া নিপিন্ধিলে চেলেং নল'লে ভিতৰত সোমোৱাৰ প্ৰৱেশ নিষেধ সেইদৰে নাৰীৰ ক্ষেত্ৰতো মেখেলা চাদৰ নিপিন্ধিলে প্ৰৱেশ নিষেধ কৰা হয়